মই অলপতে মণ্টি কাৰ্লোৰ চুৱেটাৰ এটা কিনিছিলোঁ চুৱেটাৰটো পিন্ধি ভাল লাগিছে দামটো বৰ নেগশ্য়িয়েবুল মানে আৰু তেওঁলোকে কোৱামতে এইটো লাষ্টিং কৰিব